মই মেডিকেলৰপৰা কৈছিলোঁ আপুনি কাউণ্টাৰত থাকে নহয় ন এই মেডিকেলত মই পেচেণ্টনৰ লগত আছো পেচেণ্টৰ হেৰি পেচেণ্টৰ লগত থাকোঁতে ইমান দিগদাৰ হৈছে আপোনালোকৰ মেডিকেলখন কেনেকুৱা হয় এইটো পেচেণ্টৰ এতিয়া খোৱা বোৱা দিয়াতটো অসুবিধা কৰে সময়মতে নিদিয়ে খাবলৈ মেডিকেলত নাই পোৱা নাই পোৱা নাই পোৱা নাই পোৱা বেমাৰী কেনেকৈ ভাল হ'ব তেনেকৈ আকৌ ডক্টৰ চিকিৎসা কৰোঁতেও টাইমমতে চিকিৎসা কৰিবলৈও নাহে কৈছোঁৱেচোন অঁ কোৱাটো কওঁ অঁ এনেই ডক্তৰেই এতিয়া আহ আহ আৰু এই নহয় ডক্তৰক ক'বলৈও এতিয়া মই পেচেণ্টটো পেচেণ্টটোতো এৰি থৈ যাব নোৱাৰোঁ এই আহিলে মানে ক'ব পাৰোঁ আৰু

অঁ জনাই দিলে হ'ব কেতিয়া বাৰু কি তেওঁলোকে গম পাব নহয় জনালে মানে এতিয়া মোৰ এমাহেই হ'বৰ হ'ল পেচেণ্ট অনা এনেই সময়মতে নাপালে এতিয়াতো আমি নিজক খৰচা মতেই খাব লাগিব মেডিকেলত থকা মানে কিমান খৰচা মেডিকেলত থাকিলেতো খৰচা কিমান মেডিকেলৰচোন প্ৰত্যেকটো বস্তু কিনিবলৈ হওক কৰিবলৈ হওক তো পইছাহে কথা পইছা নহ'লেতো মই একো কাম কৰিব নোৱাৰোঁ এতিয়া দৰবখিনিকে যদি ফ্ৰীকে দুটামান দিলে মানে ভাল হয় আৰু নহ'লেনো বাকী কিমান কিনা হ'ব

অঁ মোৰ আকৌ এতিয়া পেচেণ্টটো হৰি থৈ যাব নোৱাৰা হৈছোঁ সেইফালেও দুই দিগদাৰ হৈছে বাৰু আমাৰ এতিয়া এনেকৈ ঘৰৰ মানুহ বৰ বেছি নাই মানুহজন আৰু মই ল'ৰাটো ধৰি লওক এনেকৈও দিগদাৰ হয় অসুবিধা হয় আৰু অঁ যাবও নোৱাৰোঁ যে

অঁ অঁ অঁ অঁ নাপাওঁ নাপাওঁ অঁ

অঁ তেনেকৈ বাৰু দৰব ঔষধ মইতো যাব নোৱাৰিলে বেলেগকে দিওঁ বাৰু আনিবলৈ পেচেণ্টটোতো এৰি থৈ যাব নোৱাৰোঁ নহয়

অঁ প্ৰাস্ৰাৱ পায়খানাটো অকণমান দিগদাৰ হয় অঁ প্ৰাস্ৰাৱ পায়খানাটো অকণমান দিগদাৰ আৰু বৰ লেতেৰা কৰি থয় হেৰিকৈ থয় চফা হ'লেও অকণমান দিগদাৰ হৈছেই এইবোৰ অলপ দিগদাৰ মানে আৰু

নিজৰ এতিয়া সেইখিনি পাৰি আৰু নিজৰ থকাডোখৰ ঠাইডোখৰহে পাৰি বাকীটো নোৱাৰিম নহয় অঁ সেইডোখৰ বাৰু ঠিকেই আছে বাকীখিনিহে প্ৰাস্ৰাৱ কৰা পায়খানা কৰা সেইবোৰ বৰ লেতেৰা চুইপা চুইপা হেৰিয়ত হ'লেও ডক্তৰ হ'লেও অকণমান হেৰিহে কথা এষাৰ ক'লেই একেবাৰে হেৰি কৰি উঠে খং কৰি উঠে অঁ অঁ এনেই ধৰি লওক আমাৰ এতিয়া দুখীয়া মানুহ টকা পইচা নাই প্ৰফেচাৰ চফেচাৰ ধৰা নাই আৰু ডক্তৰকহে আৰু এনেই দেখাছোঁ ধৰি লওক

সেইটো কাৰণে ফোন কৰা হৈছিলে বাৰু সেইবোৰ জানিবলৈ হ'লেও

অঁ অঁ অঁ

অঁ সেইকাৰণে নাজানো কাৰণেই বাৰু ফোন কৰি হেৰি কোৱা হ'ল বাৰু

অঁ মইতো যিখিনি অসুবিধা পাইছোঁ আপোনাক কোৱাই হ'ল

পেচেণ্টৰ বেমাৰী এজন থাকিলেনো কেনেকুৱা লাগে পেচেণ্ট এজন যদি পৰি থাকে

অঁ হ'ব

অঁ

তেনেহ'লে হেৰি অঁ থৈছোঁ